অ'ই মই সেইদিনা ফেঞ্চিৰ পৰাই এটা কুৰ্তি ল'লো দামো ল'লে পাঁচশ টকা কিন্তু কুৰ্তিটো ইমান বেয়া মই কটন কাপোৰ বুলিয়ে আনিছিলোঁ কিন্তু কুৰ্তিটো এতিয়া মই পিন্ধিব নোৱাৰোঁ এই গৰমত